নলবাৰী ডিষ্ট্ৰিকখন আচলতে বৰ আহল বহল ডিষ্ট্ৰিক জনসংখ্যাৰফালৰ পৰাও যথেষ্ট বেছি আৰু আমি জনাত এইখন ডিষ্ট্ৰিক বৰ পুৰণি ডিষ্ট্ৰিক আৰু ইয়াতে বহুত পুৰণা মানুহ আছে

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগত বেংগল বিহাৰ উৰিষ্যা তথা অন্য দেশৰ অন্য জেগালৈ ওলাই যোৱা ৰাস্তা তথা ট্ৰেইন নলবাৰী ডিষ্ট্ৰিক হৈয়ে ওলাই যায় নলবাৰী বৰপেটা পাঠশালা এনেকৈ আমি উলাই যাওঁ গতিকে মধ্যস্থতা কৰা ডিষ্ট্ৰিক হিচাপে নলবাৰী ডিষ্ট্ৰিকৰ যিখিনি ডেভলপমেণ্ট হ'ব লাগিছিল আজিলৈ হোৱা দেখা পোৱা নাই উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীখন হৈছে কেন্দ্ৰবিন্দু আৰু ইয়াৰ পৰা চল্লিছ কিলোমিটাৰৰ নিলগত আছে নলবাৰী ডিষ্ট্ৰিকখন গতিকে গুৱাহাটীৰ পৰা চল্লিছ কিলোমিটাৰ নিলগত থাকি ইমান ওচৰতে থাকিও নলবাৰী ডিষ্ট্ৰিকৰ কিন্তু জেগাই জেগাই এতিয়াও বহুত শোচনীয় অৱস্থা দেখা পোৱা যায় এতিয়াও বহু ঠাইত ৰাস্তা ঘাট ভাল হোৱা নাই ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম আছে স্কুল কলেজৰ সুবিধা নাই আছে যদিও ৰাস্তাৰ সুবিধা নাই স্কুল কলেজ আছে ৰাস্তা আছে যদি ইলেক্ট্ৰিকৰ সুবিধা নাই কিন্তু মই জনাত যদি আজি অসমখনৰ প্ৰতিটো জেগাৰ এডুকেচনেল আমি ইয়ে চাওঁ ৰেচিঅ' চাওঁ তো নলবাৰী ডিষ্ট্ৰিকৰ যদিও পিছপৰা ৰাজ্য কিন্তু নলবাৰী ডিষ্ট্ৰিকৰ পৰাই ইডুকেচনেল ৰিজাল্ট কিন্তু খুবেই ভাল আহে টপ টেনৰ ভিতৰত প্ৰতিটো ৰিজাল্টতে এজন দুজন থাকেই গতিকে সেইখিনি সময়ত চৰকাৰেও জাষ্ট বাহঃ বাহঃটো লয় কিন্তু এইখিনি কেনেকে হৈছে বা সেই ষ্টুডেণ্টজন কেনেকৈ আহিছে সেইটো একদম তেওঁৰ খুব কষ্টৰ ফলত পিছতে যেন আহে মোৰ এনেকা ফীল হয় কাৰণ কাৰণটো এইটোৱে যদি এজন ভাল ষ্টুডেণ্ট নলবাৰী ডিষ্ট্ৰিকত ওলাইছে সেই ষ্টুডেণ্টজন নলবাৰীত নাথাকে কাৰণটো কি যে নলবাৰী ডিষ্ট্ৰিকত নথকা মানে তেওঁ অন্য ঠাইলৈ গৈ পেলাই তেওঁ মনে বিচৰা কৰ্ম সংস্থান তথা এডুকেচনেল ইনষ্টিটিউট বিচাৰি পায় আৰু মই ভাবোঁ নলবাৰী ডিষ্ট্ৰিকখনক যদি অকমান চৰকাৰে ভালকৈ চকু কাণ দিয়ে তেতিয়া হ'লে ইয়াত ভাল ৰাস্তা ভাল এডুকেচন পাব পৰা যাব মানুহে স্থায়ী বসবাস কৰাৰ কাৰণে উপযোগী বুলি নিজৰ ঘৰখন কৰিব অইন ঠাইলৈ মানুহে ওলাই নেযাব নলবাৰী ডিষ্ট্ৰিকখনত বৰ মজা খুব ভাল ভাল এডুকেচনেল ইনষ্টিটিউট আছে কলেজ আছে স্কুল আছে গতিকে বাহিৰলৈ যোৱাৰ প্ৰশ্নই নুঠে ল'ৰা ছোৱালী ইয়াতে পঢ়ি ইয়াতেই ভাল শিক্ষা ল'ব পাৰে খালী অকণ যিখিনি মিনি মিনিমাম ৰিকুৱাৰমেণ্ট যেনে ৰাস্তা ঘাট পদূলি অকমান ইলেক্ট্ৰিচিটি এই ধৰণৰ বস্তুখিনি পালে ষ্টুডেণ্টৰ কাৰণে বৰ ভাল